হয় হয় মই হেমন্ত কাঠ মিস্ত্ৰীয়ে কৈছোঁ হয় হয় অঁ ধ্ৰুৱজ্যোতি আমাৰ এই জীতেন দাৰ ল'ৰাটোনি বাৰু হয় হয় কোৱা কোৱা চিনি পাইছো কোৱা

হয় হয় হয় হয় কাঠ তোমাৰ নিজৰ কাঠ নিজৰ আছেনে তোমাৰ হ'ব মই কাঠখিনি বাৰু তুমি বেলেগৰ পৰা কিনিবা মই দেখাই দিম কোনখন দোকানত পায় ভাল কাঠ মই মিস্ত্ৰীহে তোমাৰ মই মই বনাই দিম বাৰু হয় হয় হয় হয় তোমাৰ অঁ মই অকল মই বনাইহে দিম দেই বাকীখিনি তোমালোকৰ সব মোৰ চাৰিখনত তোমাৰ পঞ্চাজ হাজাৰমান টকা হ'ব হয় হয় মই মই মই তোমাক চাই দিম বাৰু মই গ'লে কাম কৰিবলৈ গ'লে মই এতিয়া যিহেতু ধৰিব পৰা নাই নহয় কেনেকৈ ডিজাইন কি লাগিব তোমালোকৰ ধৰিব পৰা নাইতো অঁ ডিজাইনৰ ওপৰত কথা আছে তোমাৰ বিচনা এতিয়া ডিজাইন মই এনেই তোমাৰ আনুমাণিক দামহে কৈছোঁ হয়টো বেছি হ'বও পাৰে হয়টো কম হ'বও পাৰে মই যদি তুমি অকণমান ধুনীয়াকৈ বনাই দিবলৈ কোৱা তেতিয়া মই হয় হয় তেতিয়াহ'লে চাগে অলপ বাঢ়িবও পাৰে দেই আমি যোগালীবোৰে বহুত দাম লয় নহয় মোৰ লগত দুই তিনিটা হয় হয় কাঠটো তুমিয়ে কিনিব লাগিব কাঠ তুমি লৈ আহিবা ভাল কাঠ আনিবা দেই নহ'লে বৰ কাঠটোত ঘোনে খায় মই বাৰু বনা ৰংখিনি মই কৰাই দিম বাৰু সেইটো কিবা এটা চাই দিবা তোমালোকে মই মানুহ লগাই কৰাই দিম ৰং ৰংটো তুমি আনি দিবা হয় হয় কেতিয়ালৈ কেতিয়াৰ পৰা কামলৈ যাব লাগিব হয় মই তোমাক কাঠৰ জোখটো দি দিম কাঠৰ হিচাপ দিব লাগিব নহয় তোমাক কি কাঠ লাগিব আজি নোৱাৰিব পাৰো আজি মোৰ বেলেগত কাম কৰি আছোঁ এতিয়া মই বাইছ তাৰিখ মানেহে যাব পাৰিম বাইছ তেইছ তাৰিখ মানে যাব পাৰিম মই সেইকাৰণ মানে তুমি চিন্তা কৰিব নালাগে দিয়া তোমালোকৰ আগৰ পুৰণা চিনাকি আমি তোমালোকৰ দেউতা দিনৰ পৰাই আমি চিনাকী মানুহ সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে মই আপোনালোকৰ ঘৰত জানে দেউতাই মই কাম কেনেকৈ কৰোঁ কাম ভাল হয় হয় দেউতাই কৈছিলে চাগে মোলৈ ফোন কৰিবলৈ হয়নে হয় হয় হয় মই যামেই চিন্তা কৰিব নালাগে কাইলৈ নাযাওঁ মই বাইছ তেইছ তাৰিখ মানে যাম দাম দৰবোৰ পাতি ল'ম হয় ওচৰৰ পৰা পাতি ল'ম সেইবোৰ কথা অঁ মই কাঠখিনি কাঠখিনি লাগিব দেই ফালেমান কাঠ লাগিব পা চাৰিখন বিছনা নহয় কাঠ বহুত লাগিব সব এ এ ক্লাছৰ বি নে বি ক্লাছৰ কাঠ লগাবা সব ঠিক আছে ঠিক আছে এ ক্লাছে লগাবা অঁ কাঠ ভাল হ'লে ভাল দিন যাব দিন গ'লেহে মানে বস্তুবিলাক বাৰু মই ভাল ভালকৈ বনাই দিম চিন্তা কৰিব নালাগে

বাকী মই ভালকৈ বনাই দিম হয় হয় ঠিক আছে বাৰু তেতিয়াহ'লে মই প বাইছ তেইছ তাৰিখে যাম ঠিক আছে অঁ ৰাখিছোঁ